হয় অসমীয়া ভাষাটো বৰ্তমান যেনেদৰে প্ৰচাৰ আৰু সংৰক্ষণ হ'ব লাগিছিল তেনেদৰে হোৱা নাই বৰ্তমান অসমত অসমীয়া লোকসকলেই অসমীয়া ভাষাৰ পৰা কিছু দূৰত থকা দেখা যায় অসমীয়া লোকসকলে ইংৰাজী বা অন্য ভাষা বেছি গুৰুত্ব দিয়া দেখা যায় আমাৰ ইস্কুলসমূহলৈ চালেই দেখা যায় ইংৰাজী মাধ্যমৰ স্কুলসমূহ বেছিকৈ প্ৰচলন হোৱা দেখা গৈছে ইং ইংলিছ স্কুলসমূহ হৰ উপৰিও আমাৰ অসমীয়া ভাষাৰ যিবিলাক স্কুল আছে অসমীয়া মাধ্যমৰ যিবোৰ স্কুল আছে সেই স্কুলসমূহত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া অধ্যয়ন কৰিব গুৰুত্ব সহকাৰে অসমীয়া ভাষাটো শিকিবলৈ চেষ্টা কৰিব তেতিয়া আমাৰ অসমীয়া ভাষাটো সংৰক্ষণ হ'ব বুলি ক'ব পাৰি আৰু ইয়াৰ প্ৰচাৰ কৰিবৰ কাৰণে অসমীয়া ভাষাটো যদি বাহিৰলৈ লৈ যাবলগীয়া হয় তেতিয়াহ'লে আমাৰ অসমীয়া ভাষাটো শুদ্ধ ৰূপে উচ্চাৰণ কৰিব লাগিব শুদ্ধ ৰূপে লিখি লিখিব লাগিব এই দিশসমূহ আমি গুৰুত্ব দিব লাগিব অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰিব লাগিব অসমীয়া ভাষা সাহিত্যই বিশ্বত স্থান পাব লাগিব তেতিয়া সি প্ৰচাৰ প্ৰচাৰ বুলি ক'ব পাৰিম অসমীয়া ভাষাটো জীয়াই ৰখাটো আমাৰ অসমীয়া লোক অসমত বাস কৰা লোকসকলৰ অতি দৰকাৰ অতি দৰকাৰ অসমীয়া ভাষাই জীয়াই থাকিবলে হ'লে আমি তাক সংৰক্ষণ কৰিব লাগিব অসমীয়া লোকসকলে বিশেষকৈ আমাৰ অসমত ব্যৱসায় কৰিবলৈ অহা অহা কৰিবলৈ অহা ব্যৱসায়িক গোষ্ঠীসমূহে অসমীয়া ভাষাটো শিকি লৈ অসমত ব্যৱসায় কৰিব লাগিব তেওঁলোকৰ লগত আমি যেতিয়া ভাবৰ আদান প্ৰদান কৰোঁ আমি নিজৰ অসমীয়া ভাষাটোৱে ভাষাটোৰ যোগেদি ভাষা ভাৱৰ আদান প্ৰদান কৰিব লাগিব এই দিশসমূহ আমি যেতিয়া গুৰুত্ব দিম তেতিয়া আমাৰ অসমীয়া ভাষাটোৱে প্ৰচাৰ লাভ কৰিব অসমীয়া ভাষাত আমি অধ্যয়ন কৰিব লাগিব গৱেষণা কৰিব লাগিব অসমীয়া ভাষাত কিছুমান বাহিৰৰ মানুহ আহি পেলাই যেতিয়া অসমত গৱেষণা কৰেহি তেতিয়া আমি তেওঁলোকক প্ৰথম অসমীয়া ভাষাটো শিকাবলৈ চেষ্টা কৰিব লাগিব আৰু অসমীয়া ভাষাটো শিকাৰ পাছত তেখেতসকলক গৱেষণা কৰিবৰ কাৰণে আমি সুবিধা প্ৰদান কৰি দিব লাগিব তেতিয়া আমাৰ অসমীয়া ভাষাটোৱে বিশ্বত প্ৰচাৰ লাভ কৰিব অসমীয়া অসমীয়া মানুহে যেতিয়া অসমীয়া ভাষাটো ক'বলৈ এৰি দিয়ে তেতিয়া আমাৰ ভাষাটো সংকটলৈ অহা যেন পৰিলক্ষিত হয় বৰ্তমান সেই সেই দিশসমূহ বিশেষভাৱে দেখা গৈছে অসমীয়া ভাষাটোৱে অসমীয়া ভাষাত অসমীয়া মানুহেই যেতিয়া ক'বলৈ বাদ দিয়ে ইংৰাজী বা হিন্দী বা অন্য ভাষাত যেতিয়া গুৰুত্ব দিয়ে তেতিয়া অসমীয়া ভাষাটো পিছ পৰি থাকি যায় আজি ইংৰাজী সাহিত্য বা ইংৰাজী ভাষাই যিদৰে আগবাঢ়ি যাব পাৰিছে বা হিন্দী ভাষাই হিন্দী বা বঙলা ভাষাই যেনেদৰে আগবাঢ়ি যাব পাৰিছে আমাৰ অসমীয়া ভাষাটো ইমান ইমান বছৰ পুৰণি হৈয়ো আগবাঢ়িব পৰা নাই কাৰণ আমি নিজেই আমি আমি নিজেই আমাৰ অসমীয়া ভাষাটো প্ৰচাৰ কৰাত বেয়া পাওঁ ধ্ৰপদী ভাষা হিচাপে আজি অসমীয়া ভাষাই স্বীকৃতি লাভ কৰিছে কিন্তু অসমীয়া ভাষা আজি পোন্ধৰশ বছৰীয়া হ'ল কিন্তু আমাৰ মানুহৰ মানুহে অসমীয়া ভাষাটো যিদৰে প্ৰচাৰ কৰিব লাগিছিল তেনেদৰে প্ৰচাৰ কৰা নাই অসমীয়া ভাষাটোক আমি নতুন প্ৰজন্মই শুদ্ধ ৰূপে প্ৰচাৰ কৰিব লাগিব আৰু সংৰক্ষণ কৰিব লাগিব ইস্কুলসমূহত বা কলেজসমূহত অসমীয়া মাধ্যম ব্যৱহাৰ কৰিব লাগিব বিদ্যালয়ৰ পাঠসমূহত অন্য এটা বিভাগত যেতিয়া মেজৰলৈ পঢ়া হয় সেই মেজৰ পাঠ্যক্ৰমত আমি অসমীয়া ভাষাতেই পৰীক্ষাৰ প্ৰশ্নকাকতৰ উত্তৰ লিখিব পৰাৰ সুবিধা থাকিব লাগিব বৰ্তমান যিটো নিউ এডুকেশ্যন পলিচি নতুন শিক্ষা নীতিয়ে আমাক যাৰ বাবে আমি বৰ্তমান অসমীয়া ভাষাটো অসমীয়া ভাষাত নিজৰ প্ৰশ্নসমূহৰ উত্তৰ লিখিব পাৰোঁ সেই ধৰণৰ ব্যৱস্থাসমূহ থাকিব লাগিব আৰু তেতিয়াই আমাৰ অসমীয়া ভাষাটো সংৰক্ষণ হ'ব আৰু অসমীয়া ভাষাত আমাৰ ধেৰ গৱেষণা কৰিবলগীয়া আছে যিসমূহ বহুত বহুত কৰিবলৈ বাকী আছে বৰ্তমান সেইসমূহ দিশ আমি উলিয়াব লাগিব অসমীয়া ভাষাটো কিমান প্ৰাচীন ভাষা আমি এই বিষয়েও অধ্যয়ন কৰিব লাগিব গৱেষণা কৰিব লাগিব আমাৰ গৱেষক ছাত্ৰ ছাত্ৰীসকলে হয়তো ইয়াৰ বিষয়ে কাম কৰি আছে অসমীয়া ভাষাটোক সংৰক্ষণ আৰু প্ৰচাৰ কৰিবৰ কাৰণে ব্যৱসায় গোষ্ঠীৰ লগতে আমাৰ বৰ্তমানৰ যিসকল আমাৰ অসমত জনজাতি উপজাতি সমূহৰ নিজৰ নিজৰ ভাষাসমূহ আছে সেই ভাষাসমূহৰ লগতে সংযোগী ভাষা হিচাপে অসমীয়া ভাষাটো তেওঁলোকে ব্যৱহাৰ কৰে আৰু সেই সংযোগী ভাষাটো তেওঁলোকে যেতিয়া শুদ্ধ ৰূপত ব্যৱহাৰ কৰিব তেতিয়া আমাৰ অসমীয়া ভাষাটো সংৰক্ষণ হৈছে বুলি ক'ব পাৰিম আমি যদি অসমীয়া ভাষাটোৰ মাজতে এটা হিন্দী শব্দ বা এটা ইংৰাজী শব্দ ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ অসমীয়া ভাষাটো সংকটৰ গৰাহলৈ আমি নিজেই ঠেলি দিয়া হ'ব তেনে নকৰি আমি অসমীয়া ভাষাটো সম্পূৰ্ণ শুদ্ধ ৰূপে ব্যৱহাৰ কৰিব লাগিব